মহিলাসকলে দৈনিক বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয় বৰ্তমান আমাৰ সমাজখত দেখিছোঁ যে বা আমাৰ সমাজখনত যিবোৰ হিংসাত্মক ঘটনা ঘটিছে সেইবোৰৰ ক্ষেত্ৰত মহিলাসকল একেবাৰেই সুৰক্ষিত নহয় চৰকাৰে যিহেতু বিভিন্ন চাকৰিৰ নিযুক্তি নিযুক্তি দিছে এই চাকৰিসমূহ তেওঁলোকে বিভিন্ন জেগাত দিয়ে যেনে কিছুমান মুছলিম এৰিয়া বিভিন্ন ঠাইত তেওঁলোকে এই চাকৰিসমূহ নিযুক্তি দিয়ে বিভিন্ন মহিলাসকলে সেই চাকৰি সূত্ৰে তেওঁলোকে কিছুমান মুছলিম এৰিয়াটো পৰে বা তেনেকুৱা জেগাত যায় যোৱাৰ ফলত তেওঁলোকে সেই জেগাসমূহত নিজকে সেই সেই মানুহবোৰৰ সৈতে নিজকে মিলাব নোৱাৰে ফলত তেওঁলোকৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয় আৰু সেই মুছলিম মানুহবোৰে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত বা কেতিয়াবা কিবা কাৰণত ধৰ্ষণ কৰাও দেখা যায় বিগত বছৰবোৰত ভাৰতীয় সমাজত মহিলাৰ ভূমিকা বিভিন্ন ধৰণে সলনি হৈছে মই দেখা পাইছোঁ যে মহিলাসকলে পুৰুষৰ সমানেই আগবাঢ়ি যোৱা দেখা যায় তেওঁলোকে শিক্ষাতো সমান সুযোগ লাভ কৰে পুৰুষৰ দৰে মহিলাসকলেও বিভিন্ন ধৰণে পাইলট হ'ব পাৰিছে কল্পনা চাউলাকে আদি কৰি মই দেখিছোঁ যে সেই তেতিয়াৰ পৰা তেওঁ যেনে দৰে মহা মহাকাশ অভিযান গৈছিল কল্পনা চাউলাই মই ভাবোঁ যে মহিলাসকলে কিছু কিছু ক্ষেত্ৰত সুৰক্ষিত অনুভৱ কৰে আৰু ভাৰতত কৰ্ম ক্ষেত্ৰত আৰু শিক্ষাত তেওঁলোকে সমান সুযোগ লাভ কৰে তেওঁলোকে পুৰুষৰ সমানেই মহিলাসকলো সমানেই আগুৱাই যোৱা দেখা পোৱা যায়